হেল্ল' মই বিল্লেশ্বৰ মন্দিৰত যাবৰ কাৰণে কেব এখন বুক কৰিছিলোঁ কিন্তু ড্ৰাইভাৰজনে ক'লে পলম হ'ব বুলি ইফালে মোৰ সময়ো নাই গতিকে এইটো মোক নালাগে আপোনালোকে এইটো কেনচেল কৰি দিয়ক